অসমৰ সংবাদ মাধ্যমে ৰাজনীতি আৰু চৰকাৰৰ সৈতে জড়িত বিষয়সমূহ মানে যে তেওঁলোকে যেনেদৰে যেন আগবঢ়ায় যেন এতিয়া যেন সেইটো হৈয়ে পৰিব হৈয়ে উঠিব হৈয়ে গ'ল যেনেদৰে আমাৰ ৰাইজে দুখীয়া শ্ৰেণীখিনিয়ে যাতে চাউলখিনি চাউলখিনি চৰকাৰে ৰাজনীতিৰ পৰা মানে ঘোষণা কৰেহে আৰু চৰকাৰে মানে দিয়ে নিদিয়ে তাৰ কোনো হিচাপেই নাইকিয়া কিন্তু সংবাদ মাধ্যমে দিলেই বুলি একদম ঘোষণাই কৰি দিব যে চাই কাইলৈ বা চাউল পালেই কিন্তু তেওঁলোকে আলোচনা কৰেহে কিন্তু সংবাদ মাধ্যমে কথাটো যেনেকৈ যেন কৈ দিয়ে যেন কাইলৈ পা চাউলেই পাব যেন দুখীয়া শ্ৰেণীয়ে আৰু চিলিণ্ডাৰ যেন দাম যেন চৰকাৰে ক'ব দুটকা কমাইছোঁ বুলি তেওঁলোকে দহ টকা কমাইছোঁ বুলি ক'ব এটাত এটা হ'লে দুটা দুটা কথা ক'ব চৰকাৰখন মানে চৰকাৰৰ কথাও বেলেগ ৰাজনীতিৰ কথাও বেলেগ আৰু সংবাদ মাধ্যমৰ কথাও বেলেগ সংবাদ মাধ্যমে মানে যিটো কথা আপোনাৰ সৰু হয় সেইটো একদম ডাঙৰকৈ বহলাই ক'ব মানে এটাত যদি দুটা দুটা কথা কয় তেওঁলোকে চৰকাৰে আৰু ৰাজনীতিৰ বিষয়তো চবলৈ গ'লে বহুতখিনিয়ে কথা আহি পৰে ইয়াত ইয়াত এতিয়া ধৰক চৰকাৰ কি হৈছে কি নাই আমাৰ বিজেপি চৰকাৰে হওক কংগ্ৰেছ চৰকাৰে হওক তেওঁলোকে কি কৰিছে কি নাই কৰা সেইটোতো চবেই জানে কিন্তু সংবাদ মাধ্যমত যদি পৰি যায় কিবা এটা কথা ভুলটোও শুদ্ধ ক'ব শুদ্ধটোও ভুলকৈ ক'ব সংবাদ মাধ্যমৰ কামেই সেইটো বাৰু যে তেওঁলোকে এটাত দুটা কোৱাটো সেয়াই আৰু চ চৰকাৰৰ ৰাজনীতিৰ বিষয় সংবাদ মাধ্যমৰ মাজৰ কথা